মোৰ প্ৰিয় মাছ বুলি ক'লে বৰালি শ'ল মাগুৰ গৰৈ মাছ শিঙৰা পুঠি সেইবিলাক মাছেই মোৰ প্ৰিয় মাছত পৰে আৰু মানুহে মানুহে সাধাৰণতে ডাঙৰ ডাঙৰ মাছেই বিচাৰে ৰৌ মাছ বিচাৰে বৰালি বিচাৰে গাচকাপ বিচাৰে ছিলভাৰকাপ বিচাৰে সেইবিলাক মাছেহে মানুহে বিচাৰে আৰু মাগুৰ মাছো বিচাৰে শ'ল মাছো বিচাৰে কিন্তু সৰু সৰু মাছ যোনবোৰ ছেঙেলী গৰৈ সেইবোৰ মানুহে প্ৰায়ে নিবিচাৰে বুলি মই ভাবোঁ